অঁ কওঁক হয় অঁ হয় হয় মই ৰঞ্জিত শইকীয়াই ক'লোঁ কওঁকচোন অভিজিত অভি অভিজিত কছাৰী অঁ কওঁকচোন আপুনি অঁ হয় হয় হয় অ' আপুনি মানে ইয়াত ষ্টে কাৰণে আহিছে ন অঁ আপোনাৰ যোৰহাটত আপুনি ইয়াত বিশেষকৈ অৰুণাচল আপোনালোকৰ কাৰণে মানে ইয়াত ভাল ৰাজাবাৰীত এখন আছে যোৰহাটৰ পৰা আপোনাৰ আইটিআইৰ পৰা অলপ আহিব লাগে টাউনৰ পৰা হয় ৰাজাবাৰীত এখন আছে আপোনাৰ নাগা হোটেল সেইখন এই আপুনি মানে যেনেকৈ আপুনি মানে ভেজ খায় নন ভেজ খায় বইল খায় তেলৰ খায় আপুনি সেইখন আপুনি সেইখন কমফৰ্ট পাব আপুনি সেইখনতে ভাল পাব যেন লাগিছে হয় হয় আপুনি আৰু মানে সেই যোৰহাট টাউনৰ পৰা অলপ আগলৈ আহিলে হয় আইটিআইখনৰ পৰা আইটিআইৰখনৰ পৰা অলপ আহিয়ে পায় ৰাজাবাৰী আমাৰ যোৰহাট ডি টি অফিচৰ ফ্ৰণ্টে ফ্ৰণ্টে আছে বুলি ক'লেও বেয়া নহয় টাউনৰ পৰা আপোনাৰ বেছি নহয় টাউনৰ পৰা আপোনাৰ চাৰি পাঁচ কিল'মিটাৰমান হ'ব অঁ আৰু আপুনি হয় হয় আপুনি আৰু মানে যোৰহাটত আহিছে যেতিয়া আপুনি যোৰহাটত বহুতো চাবলগীয়া বস্তু আছে আপোনাৰ হয় ঠেঙাল মিনু আছে আপোনাৰ ঠেঙালৰ মিউজিয়াম আছে হয় হয় ঠেঙাল মিউজিয়াম আছে ঠেঙাল মেনো আছে তাৰপৰা আমাৰ বিশেষকৈ এতিয়া আৰু যোৰহাট টাউনতে আপোনাৰ যিখন ক'ৰ্ট ফিল্ড আছে যে অকণমান ডাঙৰ মেলা হৈ আছে আপুনি তাতো সোমাব পাৰে আপুনি ভাল পাব মানে এইবিলাক ভাল পাব হয় হয় হয় অঁ অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক